অঁ আমি নতুন প্ৰজন্মক বাতৰি কাৰণে হেৰি কৰিব লাগে মই অনুসৰণ কৰোঁ সিহঁতক উৎসাহিতও কৰোঁ কওঁ যে বাতৰিকাগজ চাব লাগে আজিকালি বাতৰিকাগজ নাইকিয়াই হৈছে প্ৰায় ধৰক টি ভি মোবাইল এইবিলাক হোৱাৰপৰা বাতৰি পঢ়িবলৈও এৰিছে মানুহে আৰু বাতৰিৰপৰা আমি মানে বহুখিনি জানিবলগীয়াও আছে বাতৰি বাতৰিখনতো চালে বহুতখিনি লাভ হয় ন সিহঁতি বহুতো নজনা কথা জানিবলৈও পায় তাত সকলো কথা উল্লেখ কৰা থাকে চববোৰ মানে জনা যায় আৰু বাতৰিত তাত কোনো বেয়া বা কিবা বুলিতো নাথাকে আজিকালি বাতৰিবিলাকত দেশৰ ক'ত কি ঘটিছে হৈছে দুৰ্ঘটনা বানপানী এইবিলাকৰ বিষয়েও বাতৰিত জনা যায় আজিকালি ৰাজনীতিৰ বিষয়ে সকলোবিলাক বাতৰিকাগজতে খেলৰ বিষয়ে চববোৰ আমি দেখিবলৈও পাওঁ পঢ়িবলৈও পাওঁ গতিকে বাতৰিখন মই বহুত মানে ভাল বুলি ভাবোঁ